আমাৰ সমাজ সংস্কৃতিত ক্ৰীড়াৰ প্ৰভাৱ বা ইয়াৰ ভূমিকা বহু আগৰে পৰা দেখিবলৈ পোৱা গৈছে পৰম্পৰাগতভাৱে এই সমাজৰ সংস্কৃতিত খেলৰ বা ক্ৰীড়াৰ যোগদান দেখিবলৈ পোৱা গৈছে কাৰণ আৰু আমাৰ আগৰ মহাৰজাৰ দিনৰ পৰাই এই ক্ৰীড়াৰ সংস্কৃতিত ক্ৰীড়াৰ যোগদান হৈ আহিছে আগ অতীতত মহাৰজাসকলে ৰজা মহাৰজাসকলে নিজৰ মনোৰঞ্জনৰ বাবে কিছুমান খেল আয়োজন কৰিছিলে বা খেলুৱা হৈছিলে ঠিক তেনেদৰে এতিয়াও পৰম্পতা পৰম্পৰাগতভাৱে কিছুমান খেল এতিয়ালৈকে খেলি থকা হৈছে বা খেলুৱাই থকা হৈছে তাৰ ভিতৰত আগৰ পৰা আমি দেখিবলৈ পাই আহিছোঁ কিছুমান আমাৰ সাংস্কৃতিতে সাংস্কৃতি বুলি ক'ব পাৰি কিছুমান ধৰক কণী যুঁজ আমাৰ অসমীয়া সমাজত যেতিয়া বহাগ বিহু হয় বহাগ বিহুৰ আৰম্ভণিতে গৰু গা ধুওৱা হয় তাৰ পিছত গৰু গা ধোৱাৰ পিছত আমি কণী যুঁজ পাতোঁ কণী যুঁজ যুঁজ পতা হয় কণী যুঁজ পতা হয় তাৰ পৰা ইয়াৰ পিছতেই আমাৰ সমাজত দেখিবলৈ পোৱা আন এবিধ ক্ৰীড়া হ'ল কুকুৰা যুঁজ কুকুৰা যুঁজো দেখিব পোৱা যায় বহুতে আয়োজন কৰে কিছুমান খেল তাত এই কুকুৰা যুঁজো যোগ কৰা দেখা পোৱা যায় কুকুৰা যুঁজ খেলিবৰ কাৰণে দুজন ব্যক্তি থাকে কুকুৰা মানে এটা ভৰি উঠাই লৈ দুজনে যুঁজ কৰে আৰু যিজনৰ ভৰিৰ তলত পৰি যাব তেওঁ হাৰিব তেনেকৈ নিয়মাৱলী নিৰ্ধাৰণ কৰা হয় ইয়াৰ লগতে আৰু আগৰ মহাৰজা ৰজা মহাৰজা দিনৰে পৰা চলি অহা ম'হ যুঁজ ম'হ যুঁজ দেখিবলৈ পোৱা যায় আমাৰ সংস্কৃতিত ইয়াৰে এটা অংগ ম'হ যুঁজ হ'ল

দুগৰাকী ম'হৰ মানে ম'হৰ মালিকগৰাকীয়ে দুফালৰ পৰা দুটা ম'হ আনি পেলাই যুঁজ যুঁজ লগাই তেতিয়া যিজন যিটো ম'হে জিকিব আৰু তেওঁ জয়ী হ'ব তাৰ পৰা তেনেদৰে আৰু দেখিবলৈ পোৱা যায় সাধাৰণতে মল্লযুঁদ্ধ দেখিবলৈ পোৱা যায় দুজনৰ মাজত মল্লযুদ্ধ এই এইটোও এটা আমাৰ সাংস্কৃতিৰ এটা পৰম্পৰাগতভাৱে চলি অহা এটা ক্ৰীড়া কাৰণ এই মল্লযুঁদ্ধ ৰজা মহাৰজাৰ দিনৰ পৰাই চলি আহিছে আমি এনেদৰে যি বহু সাংস্কৃতিৰ মা মাজে সাংস্কৃতিৰ পালন কৰা মাজে মাজে এই মল্লযুদ্ধ ক্ৰীড়া পতা হয় দুজন পুৰুষে এই মল্লযুদ্ধত নামে এনেদৰে বহুতা নিয়মাৱলী থাকে কিছুমান এই মল্লযুদ্ধৰ নিয়মাৱলী মাজে মাজে পালন পালন কৰা হয় এনেদৰেই আমাৰ ক্ৰীড়া সংস্কৃতিত আৰু এবিধ পূৰা জনপ্ৰিয় খেল হৈ গ'ল টেকেলি টেকেলি ভঙা খেল টেকেলি ভঙা খেল খেলিবৰ কাৰণে এজন মানুহক এডাল লাঠি দি টেকেলিটো আগত প্ৰায় দহ পোন্ধৰ ফুট দহ পোন্ধৰ ফুট আগত টেকেলি থোৱা হয় আৰু যিজন টেকেলি খেলিব মানে সেইজনক কি কৰা হয় চকুত কাপোৰ ক'লা কাপোৰ পিন্ধি এৰি দিয়া হয় তেওঁ লাঠিডাল লৈ পেলাই টেকেলি ভা যদি ভাঙিব পাৰে তেতিয়া তেওঁ জয়ী হ'ব এনেদৰেই আমাৰ ক্ৰীড়া সংস্কৃতিত বহুতো খেলৰ যোগদান হৈ আহিছে আৰু এনেদৰে সমাজ সংস্কৃতিত ক্ৰীড়াৰ ভূমিকা অতি গূৰুত্বপূৰ্ণ হয়